আজিকালি চলি খেতিৰ বাবে এই খেতিৰ কথা একো নাজনেই খেতি কেনকে কৰবা লাগে কেনকে নকৰবা লাগে একো নাজনে আগৰ দিনৰ মানুহ যেনেকে যেনকে খেতি কৰে সেনকে কৰবা নাজনে খেতি একো চিনিয়ে নপয় কেনকে কি খেতি কৰে কেনকে কি খেতি নকৰে আজি চলি খালি বিচনাত বাগাৰ দি বাগাৰ দি মোবাইলটো চাব জানে খেতিৰ কথা ক'বা খুজিলেও নুশুনে খেতি কি খেতি কি কথা একো বুজিয়ে নাপায় ক'লেও নুশুনে খেতি কি খেতি কেনেকে কৰবা লাগে ক'ত কৰবা লাগে ক'ত কৰবা নালগে ক'ৰ কিঠান কি খেতি কৰে চলি বুজি না বুজি নাপায় খেতি এই এই শাক পাচলি কিঠান ৰুই ধান কিঠান ৰুই চলি সেই একোৱে নাজনে চলি খালি মোবাইলটো জানে ক'বা খুজলিও না নুশুনে চলি মানে পঢ়াটোৱে চলি এইটো খেতিৰ কোনটো বস্তু কোনটো ধান আনকি কোনটো শালি কোনটো আহু কোনটো আন আন কি কি বস্তু একোৱে নাজনে চলি আজিকালিৰ চলি খেতি কৰা কথাটো কথা কওঁ বুলি কয় ভাবে চলি চলি মানে কথা অলপো গুৰুত্বই নেদেয়

চলিক খেতিৰ কথা ক'লে সাধু কথা কোৱা হেন পায় চলি ইতে ঘৰুৱা কথাৰ একো কাণ জ্ঞানে নেদেয় কেনকে কি কৰবা লাগে কেনকে কি কৰবা নালগে চলি গুৰুত্বই নেদে কথাই নুশুনে বাৰীত কি ক'ৰ তামোল পাণ ৰুবা লাগে কিঠান তামোল পাণ তামোল ৰুবা লাগে কিঠান পাণ ৰুবা লাগে কিঠান ধান ৰুবা লাগে কিঠান গাছ গাছনি ৰুবা লাগে চলি নাজনেই চলি খালি চলি মন কাণ নেদে খালি গালি হেৰি ডাউৰি খেলি থাকবা লাগে চলিয়ে কথাটো আমি কিবা ক'লিও তাহোন সাধু কথা বুলি কয় আমি নকৰোঁ সেই খেতিটো এনকে কয় চলি একো বস্তুকে চিনি নেপায় কল কলগাছ চিনি নেপায় বাঁহগাজ চিনি নেপায় কোনটো কি গাছ একোৱে চিনি নেপায় চলিয়ে একোৱেই নাজনে চলিয়ে খেতিৰ কথা ক'লিয়ে চলিয়ে যা যা কয় আমি নাৰিকল কিঠান ৰুবা লাগে কেনকে গাজা ওলায় নাৰিকল তামোল কেনকে গাজা হ'লে একো নাজনেই চলি চলিৰ এনেই মোবাইল চাবা দিব লাগে চলি খেতিৰ কথা একো নাজনেই আমি কেনকে খেতি কেনকে হয় কেনকে নহয় বৰষুণৰ দিনত কি খেতি হয় খৰলিৰ দিনত কি খেতি হয় একো নাজনেই